অঁ হেল্ল' অঁ ক'ত আছে নবৌ অঁ মই এই মৌচুমীয়ে কৈছিলোঁ ভালেই আপোনাৰ ভালনে ছোৱালীজনী ভালেই অঁ আপোনালোক ভাল অঁ তাৰপৰা বিহু বজাৰ পাতি কৰিলেনে তাকেহে আকৌ বিহু বজাৰ কৰিবলৈ নাজিৰাফালে গ'লে ভাল আছে ইয়াত আকৌ বস্তু বয় বস্তু কিনিবলৈ বৰ দাম হয় অঁ অঁ তাকেই একেলগে কিনিলে ভাল হয় আৰু বয় বস্তুবোৰ একেলগে ল'লে কেলে কিবা এটা কমি যায় দামটো অঁ অঁ মোৰ তাতে আকৌ ছোৱালীয়ে ল'ৰা লগত দিগদাৰ নহয় যাবলৈ পতককৈ মানুহটো জানো যদি কামলৈ যাব পাৰো তেতিয়া যাব আৰু যদি কামলৈ যাবলগীয়া হয় অঁ নহ'লে অকলে যাব লাগিব যদি কামলৈ যায় তেতিয়া যাব পৰা নহ'ব নহয় আকৌ তেতিয়া পইচা লাগে নহয় আকৌ কাম নকৰিলেও নহয় তাকে আকৌ বিহুত কাপোৰ কানি পৰা ধৰি ছোৱালীজনীক হ'লেও দিব লাগিব আকৌ তাৰপৰা মা আহিছে দেউতা মাক দিব লাগিব কিবা এটা হ'লেও সৰুকৈ ঘৰৰ মাও আহিছে কিবা এটা হ'লেও দিব লাগিব সৰুকৈ হ'লেও কিবা এটা অঁ তথাপিও এই দুই তিনিজনী গ'লে কিবা এটা কমাই দিয়া হয় আৰু লগত গ'লে ভালো লাগেচোন এই কাম কাম বনৰ পৰাও আকৌ যাব পাৰোনে নাই ঠিক নাই তথাপিও কাম বন কৰি এদিন ওলাব যাম আৰু

অঁ অঁ যাব লাগিব অঁ যেনে তেনে হ'লেও যাব লাগিব অঁ শিমলুগুৰিত সস্তা আমি গৈছিলোঁ নহয় এবাৰ কাপোৰ কিন্তু সস্তাতে পোৱা যায় বাকী বস্তু শিমলুগুৰিত সস্তা অঁ আমি গৈছিলোঁ যোৱাবাৰ মাঘৰ বিহুতে সস্তা সেই কাপোৰ কানিবোৰ সৰুকৈ হ'লেও কিবা এটা হ'লেও এতিয়া ছোৱালীজনীকে হ'লেও আনি দিব লাগিব কাপোৰ এযোৰ আকৌ মা দেউেতা আছেই আকৌ মাও আহি আছে কিবা এটা হ'লেও আনিব লাগিব নহয়

আমাৰ আকৌ সবকে সেৱা কৰা হয় নাই বিহুত আকৌ আমাৰ সেই বৰমাকেইজনী বৰমা আকৌ খুৰীহঁতলৈও সবকে হেৰি সেৱা কৰা হয় নহয় বজাৰ কৰিবলৈ যায় বহুত কেইটকা তেনেকৈ একেলগে বজাৰ কৰিলে ভাল আৰু গোটেইখিনি কাপোৰ কানি একেলগে আনিলে একেলগে আনিলে কিবা এটা কম পোৱা যায় আৰু

পিছত খুন্দিব লাগিব চিৰা আমাৰ ঘৰত নহ'ব আমাৰ এইবাৰ ধান খেতি নাই নহয় সান্দহ কৰা হৈছে অঁ অঁ

অঁ আমাৰ সেই নাজিৰা পৰাই কিনি আনিব লাগিব আমাৰ আকৌ এতিয়া ঘৰত নাই নহয় কৰা বাৰু

এনেকেই অঁ এইকেইদিন খালি সেই ধান চাউল শুকুৱাই মেলি আজৰি হৈ লওঁ কোনদিনাখন পাৰো যাম বাৰু কামবোৰ আজৰি হৈ লওঁ খালি নহ্ সেই বজাৰ কৰিবলৈকে এদিন যাব লাগিব ইয়াত আকৌ বহুত দাম নহয়

কোনদিনাখন হয় আপুনি কোনদিনাখন আজৰি হয় ফোন কৰিব নহ'লে অঁ অঁ নহ'লে আৰু কোনোবা ওচৰৰ যায়নি তেতিয়া গাড়ী ভাড়া কৰিলে ভালেই হ'ব নহ্ পইচাটো কিবা এটা কমিব পৰিব অঁ

লাগিব আকৌ এতিয়া আকৌ এতিয়া যাওঁ বুলি ক'লে বহুত কেইটকাই লাগে আকৌ বজাৰ সমাৰ কৰা পৰাই যদি সব কৰি নহয় তেতিয়া একেলগে বজাৰবোৰ কৰি ল'লে ভাল আৰু কাপোৰ কানি পৰা ধৰি বি বিহুত এতিয়া অঁ অঁ হ'ব দিয়ক অঁ